তিনি লাখ দুই হাজাৰ দুশ পাঁচ লাখ পাঁচ হাজাৰ পাঁচশ সাত লাখ সাত হাজাৰ ছয়শ আঠ লাখ সাত হাজাৰ সাতশ দুই লাখ পঁচপন্ন হাজাৰ পাঁচশ